কেব ড্ৰাইভাৰজন হয়নে অঁ অঁ তুমি কিয় অহা নাই মইতো ইমান সময় নটা বজাতে আৰু আপোনাকতো মাতিছিলোঁ নটা বজাত মোৰ এনেকে মানে মই যাবলগীয়া আছিল এঠাইত বহুত আৰজেন্ট আছিল মই সেইকাৰণেতো তোমাক নটা বজাত মাতিছিলোঁ নটা বজাত আহি পাব লাগিছিলে এতিয়াতো ইমান দেৰি হৈছে মোৰতো বহুত দেৰি হৈ গ'ল এতিয়া এতিয়া এই বাৰটাই বাজিব হ'ল আহি

তুমিতো যাওঁতে জনাব লাগে যে মোৰ ইমান অ মোৰ এনেকুৱা এটা অসুবিধা হৈছে আপুনি বেলেগ এখন কেবকে ঠিক কৰক তেতিয়াহেতো মইটো কেব এখন বেলেগ ঠিক কৰিব পাৰিলোহেতি ম মই মইতো নটা বজাৰ পৰাই তোমাৰ কাৰণেতো ৰৈ আছোঁ না তুমিতো মোক ফোন কৰি আগতীয়াকৈ জনাব লাগে সেই কথাটো